ব্ৰইলাৰ কিমান সুমীয়াম সেইটো বিষয়ে মানে আমি আলোচনাটো আগতে কৰি ল'ব লাগিব মানে যিটো ব্ৰইলাৰ এতিয়া বাঁহৰ খৰচ

আৰু আমি ঘৰটো বনাওঁতে কিমান খৰচ হ'ব সেইখিনিও তালিকা বনাই ল'ব লাগিব

লিখিব লাগিব মানে এইটো ব্ৰইলাৰ খৰচ কিমান মানে ঘৰটো বনাওঁতে কিমান খৰচ হ'ল

আৰম্ভ কৰি আৰম্ভ কৰিবলৈ আমি মানে কথাখিনি বুজি ল'ব লাগে